ব্যৱসায় আৰম্ভ কৰা সময়ত সময়ত বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়

তেওঁলোকে টিফিনত খোৱা সামগ্ৰী সেনেকুৱাবিলাক বিক্ৰী কৰি কৰি মই প্ৰায় মোৰ দোকানখন টনকীয়াল কৰিছিল

পইচাৰ সন্মুখীন হৈছিলোঁ